এটা নিখুঁত লিখন বুলি ক'লে সাধাৰণতে সেই লিখনটোত লিখনটো বোলোতে গল্প এটাই হওক কবিতা এটাই হওক এটা প্ৰবন্ধই হওক সাময়িক ঘটনা প্ৰবাহৰ বিশ্লেষণেই হওক যিয়ে নহওক সেই লিখন লিখনটোৰ অন্তৰ্নিহিত বিষয়বস্তু আৰু ইয়াৰ বাক্যগাঁথনি ইয়াৰ শব্দ সংযোজনা এইবিলাকত কেনেধৰণেৰে কৰা হৈছে কেনেধৰণে কৰিলে বহু এজনে আনন্দ পায় এই কথাবিলাক গুৰুত্ব দি সুন্দৰকৈ লিখা মেলা কৰিব পৰাটোৱেই হৈছে নিখুঁত লিখন এতিয়া নিখুঁত লিখনটো প্ৰকৃতাৰ্থত নি নিখুঁত হৈছেনে নাই সেইটো এজন যিজনে লিখে সেইজনে ক'ব নোৱাৰে কাৰণ তেওঁ সেইটো জোখতে লিখিছেই তেওঁৰ কাৰণে সেয়া নিখুঁত কিন্তু অন্য এজনে যেতিয়া পঢ়ে সেই লিখনটো তেতিয়া তেওঁৰ কাৰণে অন্যজনে লিখি দিয়া লিখনটো নিখুঁত হৈছেনে নাই সেইটো বিশ্লেষণ বা তাৰ বিচাৰ হ'ব সেইজনৰ নিজা দৃষ্টিভংগীত সেইকাৰণে সদায় এটা লিখনক যেতিয়া আমি নিখুঁত বুলি ক'ব পৰাকৈ প্ৰস্তুত কৰিব লগা কথা আহে তেতিয়া তাক পুনৰ সম্পাদনা আৰু সংশোধন কৰাৰ কিছু গুৰুত্ব নথকা নহয় আমি বিশেষকৈ দেখিছোঁ যে স্মৃতিগ্ৰন্থ আলোচনী বা নিউজ পেপাৰৰ ইয়াতো আজিকালি প্ৰবন্ধ গল্প কবিতা লিখা থাকে এইবিলাকৰ কাৰণে বা সাময়িক প্ৰসংগৰ যেতিয়া কিবা লিখা বিচৰা হয় তেতিয়া লিখোঁতাসকলে লিখকসকলে লিখি দিয়ে কিন্তু লিখি দিয়াটো ক'বলৈ দিগদাৰ যে বহু সময়ত আমি নিজেও দেখিছোঁ বহুত ভুলকৈও লিখা আহে ধৰক বাক্যটোৱে ভাল লগা নাই

তেনে ক্ষেত্ৰত তাক সংশোধন কৰাৰ প্ৰয়োজন আছে লগতে আৰু এটা কথা লক্ষ্য কৰিব পাৰি কেতিয়াবা কাৰোবাৰ লিখনত অ আমি আনৰ ছাঁ লৈ লিখাও দেখিবলৈ পাওঁ মানে ছাঁ লৈ লিখা অৰ্থটো মই এইটো বুজাইছোঁ কোনোবা এজনে সেই বিষয়টোৰ প্ৰসংগত কিবা লিখিছিলে আগতে আমাৰ পিছৰজন লিখোঁতাই তাক বহু পৰিমাণে নিজৰ লিখনৰ মাজলৈ আনিছে যিটো তেওঁ নিজে কৰা নিচিনা বুজাবলৈ চেষ্টা কৰিছে কিন্তু সংশোধন আৰু সম্পাদনা কৰাৰ যিজনৰ দায়িত্ব আহিল তেওঁৰ দৃষ্টিত যদি পৰিল যে ইজন আগৰজনৰকৈ বেলেগ একো নহয় আগৰজনৰ কথাখিনিকে অলপ ইফাল সিফাল কৰি লিখিবৰ যত্ন কৰিছে তেতিয়া পোনপটীয়াকৈ লিখকজনক কৈ দিবলৈ বেয়া যে তুমি আনক নকল কৰিছা বা তুমি আগৰজনৰ কথাখিনি হুবহু নুতুলিলেও পাকে প্ৰকাৰন্তৰে তুমি তোলাৰ চেষ্টা কৰিছা কথাটো বৰ ভাল লগা নাই গতিকে ইয়াক সলাই দিয়া বা সংশোধন কৰি দিয়া বুলি তেওঁক ক'ব নোৱাৰি তেনেক্ষেত্ৰত নিজেই অলপ চেষ্টা কৰি তাক সংশোধন আৰু সম্পাদনা কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব যে প্ৰথম কথা হ'ল হয় সেই কথাখিনি সম্পূৰ্ণ উঠাই দিয়া নহয় তাক অলপ নতুনকৈ সজাই পৰাই তাক সংযোগ কৰা এনেধৰণৰ কিছু কথা তাত আহি পৰিব এটা কথা ঠিক যে যিজনক সম্পাদন আৰু সংশোধনৰ দায়িত্ব দিয়া হয় সেইজন স্বাভাৱিকতে এজন অভিজ্ঞ বুলি ভাবিয়েই তেওঁক দিয়া হয় কোনোবা এজনে লিখি দিছে তেওঁ নতুনকৈ এটা লিখিছে হয়তো তেওঁৰ সেইটো প্ৰথম লিখনো হ'ব পাৰে বা লিখিছে যদিনো তেওঁ বৰ বিশেষ অভিজ্ঞতা সম্পন্ন নহ'বও পাৰে বয়সৰ ফালৰ পৰাও হ'ব পাৰে তেনেকুৱা কথা গতিকে কাৰোবাক দিয়া হৈছে যে আপুনি সম্পাদনা আৰু সংশোধন কৰি দিব এই লিখাখিনি তেনেক্ষেত্ৰত এজন সম্পাদনা কৰোঁতা সংশোধন কৰোঁতা ব্যক্তিয়ে এই আগৰখিনিৰ যথেষ্ট পৰিসংশোধন কৰি নতুনকৈ সজাই পৰাই দিলে ই কোনো ধৰণৰ কেতিয়াও সমালোচনৰ সন্মুখীন নহয় আৰু লিখাখিনিও পঢ়ি আনন্দ পোৱা যায় এনেবোৰ কাৰণতে সম্পাদনা আৰু সংশোধনৰ যথেষ্ট গুৰুত্ব আছে আজিকালিতো আমাৰ যিবোৰ লিখা মেলা চলিছে গ্ৰন্থ ওলায় বিভিন্ন ক্ষেত্ৰত মানুহে নিজাকৈও গ্ৰন্থ উলিয়ায় বা পাব্লিচাৰে উলিয়াইগৈ আৰু কেতিয়াবা বিশেষ উপলক্ষত একোখন বিশেষ গ্ৰন্থ অনুষ্ঠানক কেন্দ্ৰ কৰিও উলিওৱা হয় যেনে সোণালী জয়ন্তী ৰূপালী জয়ন্তী হীৰক জয়ন্তী এনেকুৱা বাৰ বাৰ বাৰ্ষিক সবাহ শতবৰ্ষ এনেধৰণৰ অনুষ্ঠানবিলাকৰ ওপৰত নিৰ্ভৰ কৰিও কেতিয়াবা সম্পাদনা গ্ৰন্থ উলিওৱা হয় কোনোবা এজনে সম্পাদনা কৰি দিয়ে সম্পাদনা কৰাৰ অৰ্থটো সেইটোৱেই যে যদি কোনোবাই লিখি দিয়াত কিবা অসুবিধা হৈছে অলপ পৰিৱৰ্তন বা সংশোধন কৰাৰ প্ৰয়োজন আছে তেনেহ'লে সেইখিনি কৰি দিব সেইকাৰণে সম্পাদকজন আছে আৰু এইখিনি নকৰিবলৈ হ'লে সাধাৰণতে পঢ়ুৱৈৰ দৃষ্টিত কেতিয়াবা গ্ৰন্থখন বা আলোচনীখনৰ মানদণ্ডটো যথেষ্ট নিম্ন বুলি গণ্য কৰা আমি দেখিবলৈ পাওঁ সেইটো নহ'বৰ কাৰণে উচ্চ মানদণ্ডৰ এখন আলোচনী বা গ্ৰন্থ হোৱাৰ তাগিদাতে সাধাৰণতে সংশোধন আৰু সম্পাদনাৰ ব্যৱস্থাটো কৰা হয় গতিকে এইটো থাকিবই সদায় নিখুঁত লিখন বুলি যাক ক'ম আমি সেইটো পাম উপযুক্ত সম্পাদনা আৰু উপযুক্তভাৱে কৰা সংশোধনৰ ওপৰত সংশোধন মানেই ভুলখিনি নলাগাখিনি আঁতৰাই দিয়া লগাখিনি ৰাখি বা তাক অলপ মানে মানে মাৰ্জিত ৰূপত সজাই পৰাই তোলা আৰু কোনোবাখিনি একেবাৰে উঠায়ে দিয়া এনেখিনি কাম কৰাৰ কাৰণে সম্পাদনাৰ ব্যৱস্থা থাকে সংশোধনৰো ব্যৱস্থা থাকে তেতিয়া লিখাবিলাক সাধাৰণতে নিখুঁত হয় কিন্তু এজন মানুহে যেতিয়া নিজে কিবা লিখিছে তেওঁ গল্প সং সংকলন এখন উলিয়াব তেওঁ গল্পখিনি লিখিছে বা কবিতা লিখিছে কবিতা সংকলন উলিয়াব এইধৰণৰ যি মৌলিকতা এই গ্ৰন্থবিলাকত আছে লিখকজনৰ মৌলিক তেওঁ নিজে সৃষ্টি কৰি লিখিছে শব্দ গাঁথনি তেওঁৰ বাক্য গাঁথনি তেওঁৰ বিষয়বস্তু বাচি লৈ কৰিছে তেওঁ তেওঁ সম্পাদনা কৰিছে তেওঁ সংশোধনো কৰিছে তেওঁ গতিকে এইখিনি তাকো আনে সংশোধন কৰাৰ প্ৰাসংগিকতা নাথাকে সাধাৰণতে এইখিনি মৌলিক গ্ৰন্থ ভাল হওক বেয়া হওক পঢ়ুৱৈজনে নিজে পিছত অনুভৱ কৰিব পঢ়াৰ পিছত যে সম্পাদনা কৰাৰ প্ৰয়োজন আছিল সংশোধনৰ প্ৰয়োজন আছিল লিখকজনে নকৰিলে এইখিনিতেই বাক্যটো খাপ খোৱা নাই এইখিনিত এই শব্দটো হ'ব নালাগিছিলে এনেকুৱা কথা পঢ়ুৱৈৰ দৃষ্টিত পৰিব

বা কাৰোবাৰ সাক্ষাৎকাৰ লিখি পেলাই আনি আমি সম্পাদনা কৰিবৰ কাৰণে ব্যৱস্থা কৰোঁ তেনেক্ষেত্ৰত সম্পাদনাৰ সংশোধনৰ সম্পূৰ্ণ সুবিধাখিনি থাকে মই কৈছোঁৱেই যে আমাৰ যেতিয়া বিশেষ উপলক্ষত একোখন গ্ৰন্থ আমি উলিয়াব খোজোঁ যেতিয়া আমি বিশেষ উপলক্ষত এখন আলোচনী উলিয়াব খোজোঁ স্মৃতিগন্থ উলিয়াব খোজোঁ সেইবিলাকত সম্পাদনাৰ সংশোধনৰ সুবিধা থাকে আৰু সেইখিনিয়ে নিখুঁত লিখন তৈয়াৰ কৰাতো সহায় কৰে